শৈশৱৰ স্মৃতি বুলিবলৈ ককাৰ লগত যিখিনি সময় কটাইছিলোঁ বিশেষ স্থান পাইছে মোৰ মনত মোৰ মেমৰিত তেওঁ এটা বিশেষ স্থানত আছে ককাৰ লগত যি কেইবছৰ আমি পাইছোঁ মই মোৰ বা আমি বহুত বেছি ফুৰ্তি কৰিছিলোঁ তেওঁৰ লগত ঘূৰা ফুৰা সাধুকথা আমাৰ বিজনেচ ফেমিলিত তেওঁৰ লগত দোকানত বহা বিজনেচ শিকা তেজত অহাতোও বেলেগ কিন্তু তেওঁৰ লগত বিজনেচ এক্সোৱেলি কি হয় কেনেকৈ বেপাৰ কৰিব পাৰি মানুহৰ লগত লেনদেন মানুহক কেনেকৈ সহায় কৰিব পাৰি বিজনেচেৰে কেনেকৈ উঠে বিজনেচ কেনেকৈ উঠাব লাগে তেওঁৰ পৰা বহুতখিনি শিকিছিলোঁ তেওঁ বেপাৰ বাণিজ্যৰ বাহিৰে বাকী লাইফ লেছন যিটো দিছিল সহজ সৰল জীৱন যাপন কৰা সেইখিনিও খুব বেছি মনত পৰে তেওঁলৈ তেওঁ আমাক সাধুকথা শুনাইছিল হাতীৰ পিঠিত বহুৱাই গাঁও ঘূৰাইছিল ৰৌতা ওদালগুৰিত তেওঁৰ লগত বহুত বেছি ফুৰ্তি কৰিছিলোঁ সৰুতে বহুত ফুৰাইছিল নতুন নতুন কথা শিকাইছিল চাইকেল চলোৱা শিকাইছিল তেওঁ মোক প্ৰথম চাইকেল তেৱেঁ দিছিল লেডি বাৰ্ড খুব বেছি ফুৰ্তি কৰিছিলোঁ তেওঁ থকালৈকে আৰু তেওঁ যিমানখিনি শিকাই থৈ গৈছে বহুত নাপালোঁ আমি কেইবাবছৰ পালোঁ চাগে দহ বাৰ বছৰ সেই কেইবছৰ বহুত বেছি ফুৰ্তি কৰিছিলোঁ মই মোৰ বা খুব বেছি মৰম কৰিছিল আমাক বিহু পূজা চব ফুৰাইছিল কাপোৰ দিছিল খুব বেছি মৰম কৰিছিল মই নাতিনী সাত আঠটা নাতিনীৰ ভিতৰত মই চবচে প্ৰিয় আছিলোঁ সৰু আছিলোঁ মোক খুব ভাল পাইছিল মোৰ লগত ক্ৰিকেট চোৱাৰ পৰা তেওঁ ৱৰ্ল্ড কাপ আমি খুব ৱৰ্ল্ড কাপ চাইছিলোঁ মোক কেৰম বৰ্ড শিকাইছিল কেনেকৈ খেলে চেছ শিকাইছিল যিটো মই কেতিয়াও শিকিব নোৱাৰিলোঁ মোৰ ব্ৰেইনেৰে ঢুকিয়ে নাপালোঁ চেছৰ ফৰ্মুলাজ মোক বহুত চেষ্টা কৰিছিল তেখেতে শিকাবলৈ কিন্তু মই কেৰম শিকিলোঁ তেওঁৰ পৰা মই টেনিচ শিকিলোঁ ককাই মোক বহুত শিকাইছিল আৰ্ট শিকাইছিল মোৰ নাৰ্চাৰি কে জিত যেতিয়া চাইঞ্চ এক্সিবিজন হয় তেখেতে প্ৰথম মোক আম বনাই দিছিল মাটিৰে সজা বহুত ভাৰি আছিল তেওঁ নিজে লৈ গৈছিল মোক স্কুলত আম প্ৰদৰ্শনীত দিছিল মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ তাৰ পিছত মই আঁকি খুব ভাল পাইছিলোঁ দ্ৰইং দ্ৰইং স্কুলত দিছিল নীলপৱন বৰুৱা ছাৰৰ তাত তেখেত এতিয়া নাই নীলপৱন বৰুৱা ছাৰৰ তাত বেলতলাত তেওঁ নিজে লৈ গৈছিল আমি আৰ্ট শিকিছিলোঁ ককা লগত থাকে মই ক্লাছ কৰোঁ এক ডেৰ ঘণ্টা ডেইলি চানডে লৈ যায় শিকোঁ তাৰপিছত এটা ৰুটিন আছিল যে আৰ্ট শিকাৰ পিছত মোক আইচক্ৰিম লাগিব তেখেতে মোক ক'ক'নাট আইচক্ৰিম ডেইলি দিছিল এভৰি চানডে আমি আইচক্ৰিম খাইছিলোঁ বেলতলাৰ পৰা খোজকাঢ়ি আহোঁ ঘৰলৈকে কেতিয়াবা বাছত আহোঁ খুব বেছি মোক স্বাধীনতা দিছিল তেওঁ শিকাইছিল কেনেকৈ মানুহৰ লগত ডিল কৰিব লাগে কেনেকৈ মানুহক আকোৱালি ল'ব লাগে ভুলবিলাক কেনেকৈ শুধৰাব পাৰি জীৱনত আৰু মানুহ চিনি পোৱাত তেওঁ বহুতখিনি মোক সহায় কৰিছিল মানুহৰ লগত মানুহ এক্সোৱেলি মানুহে কি বিচাৰে কোনটো মানুহ ঠগ কোনটো মানুহ বেয়া ভাল যাতে আমি প্ৰথম কথাত কেনেকৈ শিকিব পাৰোঁ সেইখিনি চিনি পোৱাত মোক বহুত সহায় কৰিছিল ককাৰ লগত থকা কেইবছৰ তেওঁ মোক শিকাই থৈ গৈছিল চাগে তেওঁ শিকাই থৈ যোৱা যিমানখিনি কথা আছিল মোৰ জীৱনত আজিও ইউজফুল হৈছে লাইফত মই আজিও এতিয়ালকে মোৰ মনত পৰে ককাই যিখিনি কৰিছিল ককাৰ শেষ সময়ত মোলৈ থৈ যোৱা কাশ্মিৰী শ্বল সেইখন মই এতিয়াও সযতনে থৈছোঁ ইউজ কৰিব বেয়া লাগে মাজে মাজে চাওঁ শুঙি চাওঁ আকৌ থৈ দিওঁ সেইখিনিকে এতিয়াও শ্বেয়াৰিছ কৰি আছোঁ খুব ভাল লাগে চাই আৰু ক'ব গ'লে তেখেতৰ তেখেত থকালৈকে চাগে বহুত বস্তু শিকিলোঁ আৰু তেখেত থকা হ'লে চাগে আৰু শিকিব পালোঁ হয় কিন্তু ইমানখিনি হেৰি শিকা নহ'লগৈ তেওঁ চাডেনলি ঢুকালে আৰু তাৰ পিছত কিন্তু তেওঁ যিমানখিনি শিকাইছিল কথা বহুত ইউজফুল হৈছে লাইফত মই আজিও কৰি আছোঁ সেইখিনি সেইখিনি লাইফ লেছনতে বহুতখিনি আগুৱাইছোঁ লাইফত আৰু যিমানখিনি বাণিজ্য বেপাৰৰ আইডিয়া দিছিল সেই আইডিয়াতে মই এতিয়াও চলি আছোঁ

বেছি উন্নতি নহ'লেও তেওঁৰ আইডিয়া টিপচত মই চাগে বেপাৰত ভালেখিনি কৰিব পাৰিছোঁ তেওঁ সাহস দিছিল সেই সাহসখিনিও বহুত ইউজফুল হ'ল আৰু তেওঁক মিচ কৰোঁ সেইখিনি স্মৃতি চিৰযুগমীয়া সেই তাৰে ৰিপ্লেচমেণ্ট নাই যিটো কয় কিছুমান মেমৰিৰ ৰিপ্লেচমেণ্ট নাথাকে তেখেত মোৰ সেইটো জেগাত আছে এতিয়াও লাইফত আৰু মোৰ মেমৰিত সদায় থাকিব আৰু মই থেংকফুল তেওঁৰ টিচিং আৰু আশা কৰোঁ তেওঁৰ প্ৰেয়াৰ সদায় থাকিব মোৰ লগত